মই বিভিন্ন ধৰণৰ ফটো লৈছোঁ ফটো তুলিছোঁ বিভিন্ন যথেষ্টখিনি ফটোগ্ৰাফ কৰিছোঁ আৰু তাৰে মাজত এতিয়া মই ক'বলৈ গ'লে এখন প্ৰিয় ফটো বিষয়ে যদি জনাব যাওঁ তেতিয়া মই ক'ব বিচাৰিম যে এখন ফটোগ্ৰাফ মই কৰিছিলোঁ এখন পথাৰত যেতিয়া বেলিটো মাৰ যাব লৈছিলে বেলি মাৰ যোৱা বা ডুব যোৱাৰ সময়ত কাৰণ ফটো লৈছিলোঁ ধুনীয়া খেতি এখন পথাৰত আৰু তাৰে পথাৰখনত কেই কেইটামান গৰু চৰি আছিল সেই ফটোখন মানে মোৰ বহুত প্ৰিয় এটা ধুনীয়া এটা পৰিস্থিতি ধুনীয়াকৈ গৰু গৰুকেইটাই ঘাঁহ খাই আছিল আৰু গৰুকেইটাক ইতিমধ্যে ঘৰলৈ নিবলৈ মানুহবিলাক আহিছিল ঘৰৰ মানে গৰু ঘৰৰ গৰাকী আহিছিল আৰু তাৰ বেকগ্ৰাউণ্ডত বা পিছফালে পৰিৱেশটো বহুত মনোমোহা হৈছিল যিহেতু বেলিটো ডুব যাব লৈছিল আৰু আকাশখন মানে বহুত ধুনীয়া ৰঙচোৱা যেন হৈ আছিল তাৰে সেউজীয়া সেউজীয়া বন আৰু গছ গছনি বা পথাৰত থকা কিছুমান ধান সেইবিলাকে মানে বহুত মনোনীত কৰিছিলে মোৰ মনটো আৰু সেইখন ফটো মই প্ৰিয় বুলি ভাবোঁ তাৰোপৰি ফটোখনত কিছুমান চৰাইও ঘৰলৈ উভতি যোৱা আছিলে আকাশত কেইটামান চৰাই যাক পাতি ঘৰলৈ উভতি গৈছিল মানে বাঁহলৈ উভতি গৈছিল সেইখন ফটো যথেষ্ট মোৰ ভাল লাগে হয়